অঁ আপোনাক কথা এটা সুধিবলে আছিলে এই ইয়াৰ পৰা তিনিচুকীয়াৰ পৰা তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ যাবলৈ কি কিহঁত যাব লাগিব বাৰু বাছৰ কিবা সুবিধা অঁ অঁ অঁ অঁ অৰুণাচললৈ ন অঁ খৰচা কিমান হ'ব বাৰু এই অৰুণাচললৈ অঁ অঁ গুৱাহাটীৰ ফালে অঁ ট্ৰেইনতো যাব ট্ৰেইন ট্ৰেইনতো অঁ গুৱাহাটীলৈ গুৱাহাটীলৈ অঁ অঁ দিল্লীলেও যাব পাৰি ন ট্ৰেইনত অঁ

আৰু কিবা সুবিধা অঁ ফ্লাইটতো পাৰি ন অঁ অঁ গুৱাহাটীলেও যাব পাৰি নি ফ্লাইটত খৰচাটো হ'ব আৰু

হ'ব বাৰু অঁ অঁ হ'ব বাৰু